অঁ হয় তুমি কোনে ক'লা বাৰু অঁ অঁ নাম্বাৰটো ছেভ নাই মানে সেইটো কাৰণে সুধিলোঁ কোৱা অঁ লগৰ এজনে মোক ফোন কৰিছিলে বাৰু পৰহি দিনা তাতে ওলাইছে বুলি ক'লে সি এডভাৰটাইজটো লগতে পঠিয়াইছিলে বাৰু আছে মোৰ ওচৰত

তেনেকৈ বিশেষ বিচৰা নাই বাৰু গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু কম্পিউটাৰ ডিপ্লমা ছিক্স মান্থৰ থাকিব লাগিব এই বুলিয়ে জনাইছিলে অঁ তাৰপিছত তুমি দিম বুলি ভাবিছা নে কি পাৰিবা অঁ চিম্পুল ধৰা নাম এড্ৰেচ ডেট অফ বাৰ্থ ফাডাৰচ নেইম মাডাৰচ নেইম এড্ৰেচটো তাৰ পিছত আৰু কুৱালিফিকেচন ধৰ আডাৰ কুৱালিফিকেচন ধৰে ফটো একপি লগত লৈ আহিবা যেনিবা আৰু তাতে চাইনটোও এক্সপেৰিয়েঞ্চটো তেনেকৈ উল্লেখ কৰা নাই বাৰু ন'টিফিকেচনটোত অকল সেই কুৱালিফিকেচনটো আৰু কম্পিউটাৰ ডিপ্লমাখনহে বিচাৰিছে মই কাইলৈ মানে যাম বুলি ভাবিছোঁ ঠিক আছে নহ'লে অলপ সোনকালে আহিবা তেতিয়া আকৌ বায়ডাটাখন বনাওঁতেও অলপ টাইম লাগিব নহয় অঁ হ'ব ঠিক আছে বাৰু আহিবা তেতিয়া দচটামান বজালৈ আজৰি হৈ আমি গৈ দি দিমগৈ ঠিক আছে শুনা অঁ অঁ হ'ব ঠিক আছে হ'ব